দৌৰাৰ সঠিক ফ্ৰম আৰু কৌশলৰ গুৰুত্ব যথেষ্ট আছে দৌৰাত

দৌৰি থাকোঁতে আমি গোৰোহাটো যিমান পাৰে মাটিত নলগাকৈ দৌৰাব দৌৰিবলৈ চেষ্টা কৰিব লাগে এই ফৰ্মত যদি আমি দৌৰো তেতিয়া আমি বহুত দূৰ দৌৰিব পাৰিম বহুত দূৰ অতিক্ৰম কৰি যাব পাৰিম আৰু সময়তকৈ সোনকালে বা যিমান বেগত দৌৰিব পাৰোঁ

আৰু দৌৰি

সুবিধা হয় গতিকে মই এই সঠিক ফৰ্ম আৰু সঠিক সময়ত দৌৰাতো বিচাৰোঁ আৰু সকলোৱে এই এইমতেই কৰি গ'লে মই ভাল বুলি ভাবোঁ